অ' আমাৰ ইয়াততো প্ৰায়ে এতিয়া হেৰি আছে ওচৰত মিচিং মানুহ আছে মিচিং মানুহ আদিবাসী মানুহ আৰু হেৰি বিহাৰী মানুহো আছে তেওঁলোকৰ ভাষাটোৰ সৈতে অসমীয়া ভাষাটোতো তেনেকৈ বৰ এটা মিল ত নাই মিচিং ভাষাটোৰ সৈতেতো একেবাৰে ট'টেলি মিল নাই তেওঁলোকৰ সেইটো দোৱান হিচাপত দোৱান পৰে আমাৰ ভাষাটোৰ লগত মিল আৰু বিহাৰী ভাষাটোৰ লগতো ত মিল নাই লিখাতে হওক বা কোৱাতে হওক কোনো ধৰণৰ মিল দেখা নাযায় আৰু বঙালী মানে আদিবাসীসকলৰ তেওঁলোকৰ সৈতেও প্ৰায় মিল নাই আমাৰ ভাষাটো কিন্তু বঙালীসকলৰ বঙালীসকলৰ সৈতে কিছু মিল দেখা পোৱা যায় যেনেকৈ ধৰণে তেওঁলোকৰ কিছু যিকোনো হওক লিখিত ছাইনবৰ্ডে হওক যিকোনো ধৰণৰ কিবা লিখিত হ'লে ধৰিব পাৰে অসমীয়া জানে কাৰণ আখৰবোৰ প্ৰায় একেই লিখিত তেওঁলোকে সেইটো অসমীয়াটো দেখা যায় আৰু সেইটো চাবলৈ ভালদৰে চালেহে গম পোৱা যায় আৰু কিছুমান কোৱাটো মৌখিক যিখিনি কোৱা হয় কথা সেইবোৰতো বঙালী প্ৰায় বহুখিনি ৱৰ্ডে অসমীয়াৰ সৈতে মিলটো দেখা যায় বঙালীসকলৰ মিলে বাৰু সেইখিনি বাকী ত' প্ৰায় বাকী আৰু এইবোৰ বড়ো লগতো ত' বড়োসকলৰ লগতো তেওঁলোকৰ বেলেগ হৈ যায় সেইটো বৰ এটা মিল নহয় বাৰু ঠিক তেনেদৰে আৰু জনাত সিমানখিনিয়ে